হেল্ল'

হয় হয় আপুনি ক'ৰপৰা ক'লে অঁ অঁ কওকচোন অঁ আপোনাৰ দাঁতৰ সমস্যা হৈছে ন অঁ দাঁতত হেৰি অ' দাঁতত মানে মানে প্ৰকৃতপক্ষত আমি ডক্তৰ হিচাপে যিমানেই দৰব দিওঁ সেইখিনি আপোনাৰ যিটো বিষ হয় বা কি হয় সেইখিনি আপোনাৰ মেডিচিনখিনি খালে দৰবখিনি খালে ভাল হ'ব কিন্তু আপোনাৰ আপুনিও মানে নিজৰ দাঁতখিনি মানে অলপ যত্ন কৰিব লাগিব ভালকৈ ৰাখিবলৈ হ'লে তেনেকুৱা ক্ষেত্ৰত আপুনি দুবাৰকৈ দিনটো বাছ কৰিবলৈ আপুনি আমি যিখিনি খাদ্য খাওঁ সেইখিনি খাদ্য দাঁতৰ ফাকবিলাকত সোমাই কিনে তাৰপৰা মানে সেই সেই সেনেকৈয়ে ইনফেকশ্যন হয় তাতে মানুহৰ দাঁত বিষ হয় সেইকাৰণে মানুহে খোৱা মানুহে খোৱাৰ ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰিব লাগে আৰু গধূলি খোৱাৰ মানে শুৱাৰ আগত দাঁতখিনি ব্ৰাছ কৰি কিনে মুখ ধুই হ'ব লাগে চাফা কৰি আপুনি যিমান চাফ চিকুণ কৰি ৰাখিব পাৰিব সিমান আপোনাৰ দাঁতখিনি ভালে থাকিব অঁ

অঁ দাঁতত কিছুমান মানে ঔষধ কমি গ'লেও মানে হেৰি গুণাগুণ কিছুমান কমি গ'লেও দাঁতৰ এনেকুৱা সমস্যা হয় সেয়ে গতিকেলৈ আমাৰ যিখিনি ডক্তৰক মানে ফালৰপৰা যিখিনি দৰব দিয়া হয় সেইখিনি খাব লাগিব আৰু যিখিনি মানিবলগীয়া নিয়ম কয় সেইখিনি ব্ৰাছ কৰাৰপৰা আদি কৰি চাফ চিকুণ খোৱাৰ পিছতো ব্ৰাছ কৰা সেইখিনি কৰিব লাগিব আৰু সৰু ল'ৰাবিলাকে কি হয় যিকোনো মিঠাই এটা খালেও মানে মৰ্টন এটা খালেও খোৱাৰ পিছত পানী খাই কিনে খাই নিদিয়ে কিছুমানে পানী খালেও সেই দাঁতত যিখিনি লাগি থাকে যে সেইখিনি এৰি নোযোৱাৰ কাৰণেই পিছত গৈ পিনে মানে মানুহে কয় পোক এইটো ইনফেকশ্যন হয় কেনে মানে মানুহৰ দাঁতটো বিষ হয় সেই বিষটো হ'বলৈ আপোনাৰ তোমাৰ এইটোৱে কৰিব লাগিব ব্ৰাছই কৰিব লাগিব হ'ব তথাপি তুমি আহি বা এনেকৈ দৰবখিনিও হেৰি কৰিম এনেকৈ তোমাৰ যিখিনি মই হেৰি ক'বলগীয়া সেইখিনি ক'লোঁ আৰু ঘৰুৱাভাৱে যিখিনি যতন ল'ব লাগে হ'ব তেতিয়াহ'লে ৰাখিছোঁ